আমাৰ এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে চলি আছে আগতেটো কংগ্ৰেছে আছিল কংগ্ৰেছে পোন্ধৰ বছৰ ৰাজত্ব কৰিছিল তাৰপিছত আহিল এজিপি তাৰ পৰা আহিল ভাৰতীয় জনতা পাৰ্টী বিজেপি এতিয়া বিজেপিৰে চৰকাৰ এনেকৈয়ে তাৰমানে বছৰে পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হৈয়ে থাকে